অসমীয়া ভাষাটো সংৰক্ষণ প্ৰচাৰ পৰিবৰ্ধনৰ বাবে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰা হৈছে আৰু আমাৰ মানুহবিলাকেও এই প্ৰচেষ্টাৰ লগত বিভিন্ন ধৰণে জড়িত হৈ আছে শিক্ষানুষ্ঠান সমূহত অসমীয়া ভাষাটো বাধ্য়তামূলক হিচাপে গ্ৰহণ কৰি এই ভাষাটো শিকাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীসমূহক ভাষা শিকাৰ বাবে উদ্বুদ্ধ কৰি আহিছে আৰু আমাৰ সাহিত্য় সভাৰ দৰে বিভিন্ন সামাজিক অনুষ্ঠানেও এই ভাষাটো সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে এতিয়া কথা হ'ল অসমীয়া ভাষাটো সংৰক্ষণ বা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত মোৰ বোধেৰে প্ৰতিটো অনুষ্ঠানে যদি নিজৰ বেনাৰ পোষ্টাৰসমূহ অসমীয়া ভাষাতে প্ৰচাৰ কৰে অসমীয়া ভাষাত হৰ্দিঙসমূহ লিখি মানুহৰ মাজত এই ভাষাটোৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব পাৰে আৰু এই প্ৰচেষ্টাই মানুহক ভাষাটো শিকাৰ ক্ষেত্ৰত ভাষাটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বা ইয়াৰ প্ৰচাৰ পৰিবৰ্ধনৰ বাবে বিশেষ ভূমিকা ল'ব পাৰে মই দেখিছোঁ যে অসমীয়া ভাষাটো সংৰক্ষণ বা প্ৰচাৰ কৰিবৰ কাৰণে চৰকাৰীভাৱে বেচৰকাৰীভাৱে আৰু সাহিত্য়ৰ নিচিনা অনুষ্ঠানসমূহে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি সেই প্ৰচেষ্টাবোৰৰ লগত জড়িত হৈ আমাৰ অসমীয়া ভাষাটোক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ পৰিবৰ্ধন কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্য়তলৈ আমাৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানসমূহে ইয়াত ভাষাটোৰ সং সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি যদি এই প্ৰচেষ্টা অব্য়াহত ৰাখে তেনেহ'লে মই ভাবোঁ যে অসমীয়া ভাষাটো সংৰক্ষিত হ'ব আৰু ইয়াৰ প্ৰচাৰৰ ক্ষেত্ৰত খুবেই প্ৰসাৰী বিস্তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব